মই সাধাৰণতে সামাজিক বা তেনেকুৱা ধৰণৰ চিনেমাবোৰ ভাল পাওঁ সামাজিক কাহিনী থকা চিনেমাবোৰ মোৰ এখন প্ৰিয় চিনেমা হৈছে বাগবান আৰু সেইখনত প্ৰথম কথা হেমা মালিনী আৰু অমিতাভ বচ্চনৰ অভিনয় মোৰ খুব ভাল লাগিছিলে দ্বিতীয়তে সেই কাহিনীখনে আমাৰ সমাজলৈ এটা মেছেজ এটা বাৰ্তা দিছিলে যে কেনেকৈ ল'ৰা মানে সন্তানবিলাক কেনেকৈ স্বাৰ্থপৰ হয় আজিকালি আজিকালি মেটেৰিলেষ্টিক যুগত সন্তানবিলাক খুব স্বাৰ্থপৰ হয় আৰু তেওঁলোকে যেতিয়া তেওঁলোকে মাক দেউতাকৰ দায়িত্ব ল'বলগীয়া হয় সেইখিনি সময়ত তেওঁলোকে সেই দায়িত্ৱৰ পৰা আঁতৰি পলাবলৈ বিচাৰে আৰু বহুত ক্ষেত্ৰত তেওঁলোকে পিতৃ মাতৃৰ দায়িত্ব লোৱাটো তেওঁলোকৰ কৰ্তব্যৰ ভিতৰত নপৰে তেওঁলোকে ভাবে যে মাক দেউতাকে যে তেওঁলোকৰ প্ৰতি যিখিনি দায়িত্ব পালন কৰিলে সেই দায়িত্বখিনি তেওঁলোকৰ তেওঁলোকে কৰিবলগীয়া কিন্তু সেইবুলিয়ে যে সন্তানে তেওঁলোকৰ প্ৰতি মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰিব তেনেধৰণৰ কোনো কথা নাই যে বাগবানখনত এই বস্তুটো ৰিফ্লেক্ট হৈছিলে আৰু সেই কথাটোৱে মোৰ হৃদয়খন চুই গৈছিলে আৰু পিছত বাগবানখনৰ শেষত যেতিয়া দেখা পাইছিলোঁ যে মানে অমিতাভ বচ্চনৰূপী যিটো চৰিত্ৰ তেওঁ তুলি লোৱা এটি ল'ৰাই যেতিয়া তেওঁলোককক পিতৃ মাতৃ হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ প্ৰতি দায়িত্ব বহন কৰিছিল তেওঁলোকক নিজৰ ঘৰলৈ নি ভগৱানৰ দৰে পূজা কৰি ৰাখিছিল সেই কথাখি সেই মানে দৃশ্যটোৱে চকুপানী উলিয়াইছিল আৰু পিছত তেওঁলোকৰ সন্তানসকলে নিজৰ ভুল বুজি মাক দেউতাকৰ ওচৰলৈ আহিব খুজিলেও মাক দেউতাকে ক্ষমা নকৰাটো আৰু তাত এটা শেষত এটা ডায়লগ আছিল মাতৃৰূপী হেমা মালিনীয়ে কৈছিল যে মাক হিচাপে মই তোমালোকক ক্ষমা কৰি দিলেও এজন সেই মানুহজনৰ পত্নী হিচাপে মই তোমালোকক ক্ষমা কৰিব নোৱাৰিম গতিকে এইটো বৰ ডাঙৰ কথা আৰু মই ভাবোঁ এইটোৱে আমাৰ সমাজখনলৈ এটা বাৰ্তা কঢ়িয়াই নিব যে সন্তানৰ যিয়েই নহওক সন্তানৰ সদায় পিতৃ মাতৃৰ প্ৰতি দায়িত্ব থাকে আৰু সেই দায়িত্ব তেওঁলোকে পালন কৰিবই লাগিব সেইটো এশ শতাংশই শুদ্ধ অন্তঃকৰণেৰে পালন কৰিব লাগিব আৰু এইটোৱেই হৈছে এই এইকাৰণেই এই চিনেমাখন মোৰ খুব ভাল লাগিছিল কাৰণ গীতকেইটাও বৰ ভাল আছিলে আৰু কেনেকৈ মানে নিজৰ কাহিনীটো লিখি সেই কেৰেক্টাৰটো শ্ৰেষ্ঠ এজন লিখকত পৰিণত হৈছিলে সেইটো এটা ইনস্পাইৰেশ্যন মানে আনি দিয়ে এটা অনুপ্ৰেৰণা যোগায় সেইকাৰণে মোৰ বাগবান চিনেমাখন ভাল লাগিছিল